কাপোৰ ধুবলৈ মই বিশেষকৈ চাৰ্ফৰ লগতে চাবোনৰো ব্যৱহাৰ কৰোঁ আৰু নিজে মেচিনতকৈ নিজে হাতেৰে ধুই মই কাপোৰবিলাক ভাল পাওঁ কাৰণ নিজে হাতেৰে ধুলে কাপোৰবিলাক বেছি চাফা হয় যেন মোৰ অনুভৱ হয় তদুপৰি বাৰিষাৰ বতৰত মই কাপোৰবিলাক যদি নুশুকায় তেতিয়া মই ফেন বা মেচিনত মই শুকোৱাই লওঁ কিন্তু যদি বৰষুণ বতৰ নহয় মই ৰ'দত কাপোৰবিলাক শুকোৱাওঁ আৰু কাপোৰবিলাক ধোওঁতে মই বেছি পানী খৰচ নকৰোঁ কাৰণ মই যিহেতু গুৱাহাটীত থাকোঁ গুৱাহাটীত পানীৰ সমস্যা বহুত হয় সেয়েহে মই যিমান পাৰোঁ পানী নিজৰ হিচাপমতে ব্যৱহাৰ কৰিবলৈ চেষ্টা কৰোঁ আৰু অবাবত পানী খৰচ কৰিব নিবিচাৰোঁ আৰু তদুপৰি মই কাপোৰবিলাক ধুই শুকোৱাৰ পিছত কেতিয়াবা ইস্ত্ৰি নহ'লে কাপোৰবিলাক হাতেৰে জাপি মেলি মই ভৰাই থ'বলে চেষ্টা কৰোঁ